হেল্ল' দাদা আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা মই এটা ৰোল অৰ্ডাৰ কৰিছিলোঁ কিন্তু আপোনালোকে ৰোলটো নিদি যে এটা চিকেন ললিপপ দিলে মইতো চিকেন ললিপপ অৰ্ডাৰ কৰাই নাই কি আপোনালোকে অৰ্ডাৰ দিওঁতে ভালদৰে শুনি নলয় নেকি যে কি অৰ্ডাৰ দিছে কোনটো বস্তু অৰ্ডাৰ দিছে এতিয়া কি কৰিব আপোনালোকে এতিয়া মোক পইচাটো ঘূৰাই দিবনে নে এই ৰোলটো লৈ যাব এনেকুৱা হ'লেতো আপোনালোকৰ ৰেষ্টুৰেণ্ট নচলিব